হেল্ল' ঐ জ্যোতিশ কি কৰিছ ভাত খালি মই খালোঁ এই কথা এটা শুনচোন তই এতিয়া ফ্ৰী আছ নি এই লাইব্ৰেৰীৰ পৰা আহোগৈ ব'লচোন লাইব্ৰেৰীৰ পৰা কিতাপ দুখনমান আনিব আছিলে অঁ এই মই মানে কি হৈছে এইকেইদিন যোগৰ অভ্যাস কৰি আছোঁ ৰাতিপুৱা ৰাতিপুৱা সেইকাৰণে বোলো কিতাপ কেইখনমান আনি ল'ব লাগিব নহ'লে আকৌ ইমান নাজানো নহয় এ বেছি কিতাপ নানো অকল দুখন কিতাপৰ মই এনেকৈ নেটত চাই লৈছিলোঁ নাম সেই দুখনে আনিম সেই দুখনে ভাল বুলি শুনিছোঁ বুলি এজন আছে তেখেতৰ সেই যোগ ব্যায়াম বুলি এখন আছে হা সেই কিতাপখন বিৰাট ভাল হয় তাৰ পৰা তোৰ আকৌ এই বলি নাৰায়ণ ফুকনৰ যোগ বিজ্ঞান পৰিচয়ৰ প্ৰথম খণ্ডটো আনিলেই হ'ল এই দুখন কিতাপ আনিলেই হৈ যাব মোৰ ভাগৰ আৰু তোৰ যদি আছে কিবা তেতিয়া তই লগতে লৈ আহিব পাৰিবি অঁ

অঁ অঁ অঁ আছে আছে স্কুটীত তেল

অঁ হ'ব আমাৰখনকে লৈ যাম আকৌ হেৰি মোৰো অঁ উপন্যাস দুখনমান আনিব লাগিব পায় আজি পাহৰিছিলোঁৱেই এই কবিতা বুলি আমাৰ লগৰ যে কবিতা সেই তাইৰ পৰা মই এখন পঢ়িছিলোঁ অলপ পঢ়িছিলোঁ তাই কলেজলৈ লৈ গৈছিলে এই মিৰি জীয়ৰী কিতাপখন যে ৰজনীকান্ত বৰদলৈৰ অঁ সেই কিতাপখন পঢ়ি বহুত ভাল সেই উপন্যাসখনো মই আনিব লাগিব আচ্ছা হেৰি কৰ তেনেহলে তই যদি ফ্ৰী হ'লি আছয়েই তই ওলা মইয়ো ওলাওঁ অঁ অঁ অঁ অঁ হ'ব ঠিক আছে